আচলতে এখন ঠাই বুলি ক'লে নহয় মই আচলতে ঘূৰি ফুৰিয়ে ভালপাওঁ এনিটাইম আৰু এনেকৈ চাবলগীয়া বহুত জেগা আছে মোৰ যথেষ্ট জেগা গৈছোঁ আৰু যথেষ্ট জেগা চাবলৈও আছে এই ৰিচেণ্টলি মই মানে কি এইখন শ্বিলং গৈছিলোঁ খালি গাড়ীত যোৱা হ'ল ইমান ফূৰ্তি নালাগিলে জেগাটো যথেষ্ট ধুনীয়া হয় ঠাণ্ডা জেগা বৰষুণ পৰি থাকে কিন্তু আকৌ ভাবিছোঁ এইবাৰ বাইক বাইকত যাম বুলি লগৰ কেইটামান লগত প্লেনিং কৰি আছো আৰু এনেকৈ গৈছোঁ যথেষ্ট জেগা গৈছোঁ অৰুণাচল প্ৰদেশ এন এছ পি চি এনেকৈ যথেষ্ট জেগা গৈছোঁ আকৌ যোৱাৰ প্লেনিং চলি আছে এতিয়া ভালদৰে আৰু মানে কি কলেজৰ দিনতে বহুত জেগা গৈছিলোঁ এস্কাৰচনত গৈছিলোঁ কলেজৰ ছাৰহঁতৰ লগত কিন্তু তেনেকৈ যোৱাটো ইমান ইমানটো মজা নাহে আচলতে লগৰ লগত যেনেকৈ ট্ৰেইনত গৈ লং জাৰ্ণি কৰি যিমানটো ভাল লাগে যিমানটো ফূৰ্তি লাগে আৰু তেনেকৈ এতিয়া যোৱাৰ প্লেনিং কৰি আছোঁ এতিয়া কি হয় নাজানো যথেষ্ট জেগা চাবলৈ আছে অঁ কামাখ্যা গৈছিলোঁ বাৰু অলপ দিনৰ আগত কামাখ্যা গুৱাহাটীৰ কামাখ্যা ভালেই লাগে এনেকৈ আৰু আপোনাৰ বহুত বহুত প্লেনিং আছে এতিয়া বহুত জেগা ফুৰা প্লেনিং আছে মোৰ লগৰ আছে সিহঁতে কল কৰি থাকে মোক ফোন কৰি থাকে চুমন বিতুপন অনুৰাগ সিহঁতেও প্লেনিং বনাই আছে এতিয়া কি হয় আৰু যথেষ্ট আলোচনা কৰিছোঁ পইচা পাতিও যথেষ্ট প্ৰয়োজন হয় ন লং জাৰ্ণি যাবৰ বাবে এতিয়া কিমান দূৰ পাৰোঁ আৰু প্লেনিং কৰি আছোঁ আৰু এতিয়া যথেষ্ট জেগা ঘূৰিছোঁ ভাল লাগে বহুত ভাল লাগে মোৰ মোৰ মানে জেগা চাই বহুত ভাল লাগে ফুৰি ভাল লাগে এনিটাইম ফুৰি ফুৰি ঘূৰি ফুৰিবৰে মন যায় আৰু মানে কিছুমান জেগাত গৰম দিনত গ'লো ইমান ইমান মজা নাহিলে আৰু এতিয়া মানে কি ঠাণ্ডাদিনত ঠাণ্ডাদিনত যাম বুলি ভাবিছোঁ গৰম দিনত ইমান ভাল নালাগে ফুৰি যথেষ্ট গৰম হয় অশান্তি লাগে সেইবাবে ঠাণ্ডা দিনত ভাল লাগে লং জাৰ্ণি কৰি এনেকৈ আৰু প্লেনিং বহুত আছে আৰু এতিয়া কথা পাতি আছোঁ মই সিহঁতৰ লগত সিহঁতে কৈছে যাম বুলি পইচা পাতি গোটাই আছে সেনেকৈ যথেষ্ট যথেষ্ট ভাল লাগে মোৰ ঘূৰি ফুৰি ভাল লাগে মোৰ আৰু কি হয় আৰু চাওঁ এতিয়া অলপ দিনৰ আগত মই কুল্লু মণালী গৈছিলোঁ ফেমিলি ফেমিলি গৈছিলে আমাৰ ঘৰৰ ফেমিলি গৈছিলে যথেষ্ট চাবলগীয়া জেগা বহুত ধুনীয়া জেগা পূৰা ডাঙৰ ডাঙৰ আইলেণ্ড পাহাৰ যথেষ্ট ভাল লাগে তাত ভাল লাগে বহুত ভাল লাগে বহুত বেছি ভাল লাগে আকৌ যোৱা যাম বুলি ভাবিছোঁ এতিয়া কি হয় নাজানো আৰু যথেষ্ট দূৰ হয় আমাৰ ইয়াৰ পৰা কি কৰিব পাৰোঁ চাওঁ আৰু